আজিকালি স্কুল বা প্ৰতিষ্ঠানসমূহত বহুত বহুত ধৰণৰ বিভিন্ন ধৰণৰ পেইণ্টিং আৰ্ট কৰা হৈছে আৰু বিভিন্ন ধৰণৰ সৰু ল'ৰা ছোৱালীয়ে বাচ্ছা হওক বা ল'ৰা ছোৱালীয়ে হওক পেইণ্টিং শিকিব পাৰে স্কুল বা প্ৰতিষ্ঠানসমূহত